হেল্ল' ক'ত আছা কি কৰি আছা এক জেগাত যাব লগা আছিলে ৰ'বা তই এনে আছা যদি যাব পাৰিলা হয় এই হেৰিত বননদীত অ ভালকৈ বুজি পাইছা তই কেনেকৈ গম পালি অ এই আৰু এই আৰু দুজন মানুহ যাব

নহয় এই আমাৰ ইয়াতে গেছি জালখন নাই তোৰ তাত জাল এখন নাই এই আমাৰখন এই এই পংকজদাহঁতৰ ল'ব লাগিব জালখন সেইখান দেখোন বঢ়িয়া অ আৰু জিন্তু হা তাকেইতো সিবা আছেবা ক'ত আকৌ যায়েনে নাযায় বা বেছি ভাল ৰাজু আছে নাই ঘৰত ক'ত গেছি এই এটা কাম কৰা ভাল হ'ব তাৰ তাৰ পল' এখন আছে যে ৰাজুৰ ৰাজুহঁতৰ এই দুই এটা হাতী ভাঙিছে দেখোন তথাপি একো নাই লৈ যাব পৰা যাব

দিয়েনে নিদিয়েবা আকৌ মাকে নিদিয়ে মাকে নিদিবও পাৰে তথাপি একো নাই লৈ যাব পৰা যাব ন' হেৰি এই মোনা এটাও ল'বি কি লৈ যাবি চাইকেল লৈ যাবিনে খোজকাঢ়ি যাবি হয় নেকি পথাৰ দি পোন কৰি যাওঁ নেকি অলপ ওচৰ হ'ব ন ৰাস্তা ৰাস্তা গেলি আৰু

অ' তাকেইতো মইও যাওঁ ৰ ওলাই এই হেৰি তাকো মাতি একেলগে যাওঁ অ তাৰ জালখন অ তাৰ জালখন বঢ়িয়া এই নতুন না দে আ